বৰ্তমান মোৰ ৰন্ধন শৈলীত কিছুমান বস্তু ব্যৱহাৰ কৰোঁ মই সেইকেইবিধ বৰ্তমান পাবলৈ কঠিন হৈ আহিছে মই চাউল মোৰ ব্যৱহাৰ কৰোঁ বৰ চাউল বৰা চাউল বকুল বৰা মালভোগ জহা চকোৱা বৰচাউল আৰু বাও চাউল এইবিলাক মই জলপান আৰু ভাতৰ কাৰণে ব্যৱহাৰ কৰোঁ ভাত বনাওঁ আৰু জলপানো ব্যৱহাৰ কৰোঁ আৰু মই শাক পাচলিৰ ভিতৰত টিকনি বৰুৱা আৰু চেংমৰা শুকলতি বেতগাজ চজিনা বেল লাও জহা ভোল কোমোৰা আৰু আমলৰি টোপ এইবিলাক মই শাক পাচলি ব্যৱহাৰ কৰোঁ বৰ্তমান এইবিলাক পাবলৈ বৰ কঠিন আৰু মই আমলৰি টোপ ব্যৱহাৰ কৰোঁ মই আমলৰি টোপটো মই হেৰিক বহুতো বেমাৰৰ কাৰণে ভাল শুকলতিটো বহুত বেমাৰৰ কাৰণে ভাল এইটো খাব লাগে চজিনাটো মানুহৰ বহুত ভাল তাত মানে বহুতো এনাৰ্জি পোৱা যায় চজিনাটো খাব লাগে কোমোৰা খাব লাগে বেল লাউ খাব লাগে পানী কোমোৰা খাব লাগে মানুহে বহুতো বেমাৰৰ পৰা এইবিলাক বস্তু খালে আমি বহুতো বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰোঁ আৰু আৰু বেতগাজ বেতগাজ খাব লাগে চেংমৰাটো খাব লাগে চেংমৰা খালেও মানুহৰ বহুতো পেটৰ বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি টিকনি বৰুৱা খাব লাগে আৰু শুকলতিটোতো বহুত ভাল সেইটো খাব লাগে আমি সেইবিলাক যদি মাজে সময়ে খাই থাকোঁ সেইবিলাকৰপৰা সেইবিলাক খাই থাকিলে আমি বহুত বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰোঁ কিন্তু বৰ্তমান এই বস্তুবিলাক লুপ্ত হৈ আহিছে পাবলৈ বহুত কঠিন তথাপিতো নিজৰ বাৰীতে আমি কিছুমান কৰি ল'লে আমি মাজে সময়ে খাই থাকিব পাৰোঁ এয়াই মোৰ ৰন্ধন শৈ শৈলীত এইকেইবিধ বস্তু মই ব্যৱহাৰ কৰোঁ